অঁ পাইছোঁ চৌকাটো মানে ধুনীয়াকৈ আৰু মাটিৰে লিপি পেলাই বনাই লওঁ ইটা তিনিটা দি তাৰ পাছত বাৰীতে মোৰ গছ আছে কেতিয়াবা ডাল গছৰ ডাল গছেই হওক কাটি মেলি ৰ'দত শুকুৱা ভালকৈ খৰিবোৰ ৰাখোঁ বৰষুণ চৰষুণ নপৰাকৈ তাৰ পাছত তেতিয়া আৰু ধৰক ৰাতিপুৱাই হওক গধূলিয়ে হওক দুপৰীয়াই হওক এনি টাইমতে ধৰক খৰি যিখিনি বস্তু খাবলৈ পিন্ধিবলৈ বনাবলগীয়া হয় সেইখিনি বনাওঁ চাহ বনালেও খৰি বিশেষ নালাগে বাৰু কিন্তু মাছ বা মাংস দালি বনালে অকণমান টাইম লাগে আৰু মাছ চাছ মাংস বনাবলৈ হ'লে ধৰক পিঁয়াজ ধুনীয়াকৈ কাটি লওঁ দুটা তিনিটামান তাৰ পাছত নহৰুৰ তেনেকৈ বাকলিবোৰ গুচাই লওঁ আদা গুচাই লওঁ এইখিনি ধুনীয়াকৈ পঁতাত খুন্দো কেঁচা জলকীয়া তেনেকৈ দুফাল দুফালকৈ কাটি দিওঁ তাৰ পৰা আদা নহৰু হালধি মিঠাতেল অকণমান দি মাংসটো ধুনীয়াকৈ তেল অকণমান দি মঠি লওঁ তাৰ পৰা জালুক গুড়ি অলপ তাত অলপ দি লওঁ তাৰ পৰা জিৰা ধনিয়া এনে ধৰণৰ গুড়িবিলাক ছটিয়াই দিওঁ তাৰ পিছত ধুনীয়াকৈ সানি পেলাই তেল মিঠাতেল কেৰাহীত দি তাৰ পাছত মাংসখিনি দি দিওঁ তাত তাৰ পাছত যেতিয়া ধুনীয়াকৈ মাংসখিনি লৰাই দিওঁ যেতিয়া মাংসৰ মাংসটো যেতিয়া অলপ অলপ ফুটো নুফোটো হয় তেনেকুৱাতে আলুখিনি প্ৰেচাৰ কুকাৰত ভালকৈ সিজাই লোৱা থাকে প্ৰেচাৰ কুকাৰত পানীখিনি গুচাই আলুখিনি মাংসখিনিত বিলাহী হতে দি ধুনীয়াকৈ লৰাই দিওঁ দুই তিনিবাৰ তাৰ পাছত ঢাকনা দি ঢাকি দিওঁ তাৰ পাছত মানে গ্ৰেভি টাইপ হয় আৰু বিশেষ পানী নিদিওঁ আৰু অকণমান পানীতে ঢাকি অলপ সময় আধা ঘণ্টামান হেৰি জুইত থকাৰ পাছত তাৰ পাছত নমাই দিওঁ তাৰ পাছত অলপ চেঁচা হ'লেই ধৰক অলপ টেষ্ট কৰি চাওঁ আৰু খাবলৈ কেনেকুৱা ধৰণৰ হৈছে তাৰ পৰা এনেধৰণে তেনেকৈ চৰ্বত গৰম বেছি হ'লে চৰ্বত তৰ্বত বনোৱাৰ ক্ষেত্ৰতো তেনেকৈ চৰ্বত বনাওঁ তেনেকৈ চাহ বনালেও চাহত লং দি দিওঁ আদা অকণমান দিওঁ লাল চাহ খাবলৈও তেনেকৈ ভাল লাগে আৰু নেমু কেতিয়াবা চাহত নেমু টেঙা অকণমানো চেপি দিওঁ তেনেধৰণেই আৰু